ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ নে লেণ্ডমাৰ্ক হৈছে জম্মু কাশ্মীৰ কন্যাকুমাৰী উত্তৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰ আগ্ৰাত তাজমহল মুম্বাই ডাঙৰ চহৰ চিহাপে চিহ্নিত কৰা হৈছে ৰাজস্থান জয়পুৰত ৰজা দূৰ্গসমূহ আছে জয়পুৰক পিংক চিটি বুলিও কোৱা হয় কন্যাকুমাৰী প্ৰাকৃতিক সৌন্দৰ্য কন্যাকুমাৰীক প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে লেণ্ডমাৰ্ক হিচাপে কোৱা হয় পৰ্তুগীজসকলে বনাই থোৱা চাৰ্চসমূহ গোৱাত এক স্থান লখল কৰিছে দক্ষিণ ভাৰতত মিনাক্ষী মন্দিৰ সম্ৰাট কৃষ্ণদেৱ ৰায়ৰ সূৰ্য মন্দিৰ আছে নৰ্থ ইষ্টত গুৱাহাটীতো মিউজিয়াম চিৰিয়াখানা উমানন্দ মন্দিৰ বশিষ্ঠ মন্দিৰ আৰু কামাখ্যা কামাখ্যা মন্দিৰ আছে ব মাজুলীতো প্ৰায় ত্ৰিছখনৰ ওপৰত সত্ৰ আছে তাৰে প্ৰমূখ্য কেইখনমান হৈছে দক্ষিণপাট আউনিআটী গড়মূৰ সত্ৰ আহোমসকলৰ ৰাজধানী শিৱদৌল জয়দৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ পৰ্যটকৰ স্থান হিচাপে ধৰা হয়